মোৰ লগত আমাৰ ঘৰৰ জন্তুবোৰৰ সম্পৰ্ক বহুত ভাল আমাৰ ঘৰত এখন ছাগলীৰ ফাৰ্ম আছে দেউতাই ছাগলীৰ ফাৰ্মখন খুলিছে ছাগলীবিলাকক আমি বহুত মৰম কৰোঁ ছাগলীবিলাকক আমি বিভিন্ন নাম দি মাতো চুনু মুনু ধুনু বুলি মাতিলে আমাৰ ওচৰলৈ ছাগলীবিলাক দৌৰি আহে ছাগলীবিলাকক আমি বহুতো যত্ন কৰোঁ সিহঁতক ৰাতিপুৱাই ৰাতিপুৱাই গঁড়ালৰপৰা উলিয়াই ধুনীয়াকৈ ঘাঁহ পানী খাবলৈ দিওঁ দুপৰীয়া সময়ত ঘাঁহ দিওঁ ৰাতিপুৱা ঘাঁহৰ দুপৰীয়া সময়ত আমি পানী দিওঁ পানীৰ লগত বিভিন্ন ধৰণৰ ঔষধ খুৱাওঁ সিহঁতক যাতে সিহঁতে পুষ্টি পায় সিহঁতক ধুনীয়াকৈ খুৱাই বোৱাই আমি আকৌ সন্ধিয়া বান্ধি থওঁ ঠিক তেনেদৰে আমাৰ গৰুৰ ফাৰ্ম আছে গৰু সেই ৰাতিপুৱাৰপৰা আমি যত্ন লওঁ গৰুতোৰ যাতে লেতেৰা নহয় তাৰ বাবে আমি প্ৰত্যেক দিনেই গৰুগিটাক গা ধুৱাওঁ গৰুৰপৰা আমাক বিভিন্ন সিহঁতে গাখীৰ দিয়ে গাখীৰ খীৰাই পেলাই আমি গোবৰ জাবৰ পেলাই গৰুখিনিক ধুনীয়াকৈ বান্ধি থওঁ ধুনীয়াকৈ বান্ধি কৰি সিহঁতক ঘাঁহ খাবলৈ দিওঁ ঘাঁহৰ লগতে সিহঁতক আমি বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ শাক পাচলিৰ বাকলিৰপৰা আৰম্ভ কৰি বহুতো বস্তু খুৱাওঁ যাতে সিহঁতে পুষ্টি লাভ কৰে যাতে সোনকালে ডাঙৰ হয় সিহঁতৰ নখ যদি বাঢ়ি যায় গৰুৰ নখ চাফা কৰি দিওঁ গোবৰ জাবৰবোৰ ধুনীয়াকৈ পেলাই দিওঁ তেনেদৰে আমি গৰুকিটাক প্ৰতিপালন কৰোঁ দুপৰীয়া গৰুক আমি পানী খুৱাওঁ পানীও আমি লেতেৰা পানী নুখুৱাওঁ বহুতো চফা পানী খুৱাওঁ গৰুগিটাই আমাক বহত মৰম কৰে গৰুগিটাকো আমি বিভিন্ন নাম দি মাতো কলী বুলি যিকিজনী ক'লা গৰু আছে কলী বুলি মাতো বগা গৰুকেইজনী আমি বগী বুলি মাতো এনেদৰে গৰুকিজনী ধুনীয়াকৈ মাতিলেও আমাৰ ওচৰলৈ গুচি আহে গৰুগিজনীক গৰুগিজনীক আমি বহুত মৰম কৰোঁ আমাক আৰু গৰুৱেও আমাক পোৱালী তিনি চাৰিটা আছে পোৱালীকেইটায়ো আমাক বহুত মৰম কৰে পোৱালীগিটাক আমি এনেকুৱাকৈ মৰম কৰো যাতে গৰুগিটায়ো আমাক মৰমত মাত দিয়ে গৰুগিটাই মৰমত মাত দিলে আমাক বে বুলি কয় আমিও ধুনীয়াকৈ গৰুগিটাৰ পৰা মৰম পাওঁ ঠিক তেনেদৰে আমাৰ ঘৰত এটা মেকুৰী পোৱালী আছে মেকুৰী পোৱালীটো আমি সৰুৰপৰাই তাক টীটী বুলি মাতো মেকুৰী পোৱালীটো আমাৰ ইমানেই মৰমৰ যে সি আমাৰ লগতে থাকে আনকি শুৱাৰ সময়তো সি আমাৰ লগতে শুৱে তাকো আমি বহুত ধুনীয়াকৈ কেয়াৰ কৰোঁ ডক্টৰৰ ওচৰত নি তাৰ নখ চখ কটাই আমি ধুনীয়াকৈ ৰাখিছোঁ যাতে তাৰ কোনো বেমাৰ আজাৰ নহয় তাৰ লগতে তাক আমি বিভিন্ন ধৰণৰ দৰৱ খুৱাওঁ যাতে বেমাৰ নহয় গাখীৰ খুৱাওঁ বিস্কুটৰপৰা ধৰি এক্সট্ৰাকৈ বস্তু তাৰ কাৰণে খুৱাওঁ তাৰ কোনো বেমাৰ আজাৰ নহয় তাৰ এটা কুকুৰো আছে কুকুৰটোক আমি ডগী বুলিয়েই মাতো তাক মাহঁতে বিভিন্ন নাম দি মাতে তাকো ঠিক তেনেদৰে আমি বেজী বেজী দি থৈছোঁ যাতে সি কাকো অনিষ্ট সাধন কৰিব নোৱাৰে তাকো আমি বহুত চাফাকৈ ৰাখো সদায় গা ধুৱাওঁ তাৰ বিভিন্ন কেয়াৰ কৰোঁ যাতে সি ভালদৰে থাকিব পাৰে টীটীটোৰো দুটা পোৱালী আছে পোৱালী দুটাকো আমি বহুত মৰমত মাতো পোৱালীগিটাক আমাৰ ভাইটিৰ লগতে খেলি থাকে দিনটো অকল সি শুৱে শুই থাকি বৰ ভাল পায় তেনেধৰণে আমাৰ গৰুৱেও গৰু ছাগলী কুকুৰ মেকুৰীৰপৰা ধৰি বহুতবোৰ জীৱ জন্তু আছে হাঁহ কুকুৰাও আছে আমাৰ ঘৰত হাঁহ কুকুৰাকো আমি বহুত ধৰণৰ বস্তু খাবলৈ দিওঁ আমি সিহঁতক যেনেদৰে মৰম কৰো সিহঁতেও আমাক মৰমবোৰ দিয়ে ঠিক তেনেদৰেই আমাৰ আমাৰ গৰু ছাগলী আমাৰ ইত্যাদিৰ মাজত বহুতো মৰম চেনেহ আছে দেউতাই ক'ৰবালৈ গ'লে আমাৰ কাৰণে একো এটা নানিলেও কুকুৰগিটাৰ কাৰণে বা মেকুৰীজনীৰ কাৰণে কিবা এটা আনিবই আমাৰ আমি ফাৰ্মেচীৰপৰা প্ৰত্যেকদিনাই বা যেতিয়াই যাওঁ গৰুজনী বা কিবাজনীৰ কাৰণে মেকুৰীজনীৰ কাৰণে কিবা কিবি দৰব লৈ আহোঁ যাতে সিহঁতে সোনকালে পুষ্টি লাভ কৰে তেনেদৰে আমাৰ গৰু ছাগলীৰ লগত ভাল স্বাস্থ্য চলি আছে সিহঁতৰ স্বাস্থ্যও ভাল আমাৰ লগত সম্পৰ্কও বহুত ভাল